অঁ বাইদেউ বা আপোনাৰ খবৰেই নাই বিয়াক যাব না না কাপোৰ লৈছে কাপোৰ এই তথাপি চুৱেটাৰ বিয়া যি জকমকীয়া বিয়া বিয়াৰ গীত গাওঁতে গাওঁতে দেহাৰ দম উঠব কাপোৰ আৰু কি আৰু চুৱেটাৰ টুৱেটাৰ চব পিন্ধবা পাহেৰিমেই সেইকাৰণে কাপোৰ ল'ব লাগিব কিয় ফাইলা মৰে জাৰত জানব সেইটোতো হয়েই সেইটো মিলাই মিলাই যাইবা লাগিব বাদুলি মৰে তাঁৰত এই চাম যাম দিয়ক দুদিন এক দিন আগতেই তেলৰ ভাৰ পোৱাকৈ যাম অয়ে মোৰ বেদনা বহুত ৰ'ব গাড়ী ঠিক কি আপুনি গাড়ী ঠিক কৰিছে আপুনি গাড়ী ঠিক কৰছে আপুনি যদি গাড়ী ঠিক কৰিছে আপোনাৰ গাড়ীতে যাম হেঁচা মাৰি অঁ অঁ অঁ অঁ ওলাম দিয়ক ওলাম দিয়ক দিয়ক